অন্যান্য পৰিবহণৰ তুলনাত বাইকিং বা মটৰ চাইকেলৰ যথেষ্টখিনি সুবিধা বুলি মই ভাবোঁ কিয়নো বাইক

বাইকত ট্ৰেফিক জাম হওক আৰু ঠেক ৰাস্তাত এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম নহয়

আৰু আপোনাৰ ধৰক বাইকত গ'লে

আমি লগৰ ল'ৰাবোৰ লগত প্ৰায় আমি ফুৰিবলৈ ওলাই যাওঁ এইবাৰো তেনেকে আমি

তেনেকুৱা ক্ষেত্ৰত যথেষ্টখিনি সুবিধা হয় গাড়ী তুলনাত আৰু এবাৰ

তেতিয়া মানে দুটা ল'ৰা গ'লে খুব সুবিধা হয় তেল ভৰালেও পইচা মিলাই মেলিকৈ ভৰাই আমি যাব পাৰোঁ গাড়ী তুলনাত যথেষ্ট কম যিহেতু তেল খায়

সেয়াই টাৰ্ণিঙত আমি ধৰক খুব হৰ্ণ মাৰিব লাগে পাহাৰীয়া অঞ্চলত

বেছি স্পীডত গ'লে পিছত কোনোবা এক্সিডেণ্ট হৈ গ'লেও ধৰক আমি গম নেপাম তেতিয়া আগত থকাবোৰে পিছৰকিটা পৰিছেনে কিবা হৈছে সেইবোৰ একো গম নেপাব সেই ক'ৰবাত এটা ডিষ্টেঞ্চ মূৰে মূৰে চব ৰৈ ৰৈ গ'লে ভাল

আৰু বাইকৰ